অঁ হেল্ল' অঁ অঁ অঁ অঁ অঁ ক'লৈ যাব অঁ অঁ কোনে কোন কোন কোন যাব আকৌ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ পইছা চবেই আলোচনা কৰি নহয় অঁ পাঁচশমানকে তুলিব লাগিব আকৌ গাড়ীখনতো দিব লাগিব খোৱা বোৱা সেইবোৰ আছেই অঁ অঁ

ভালেই হ'ব অঁ পাঁচশ পাঁচশকৈ উঠালে হৈ যাব বাৰু আকৌ গাড়ী ভাড়াও দিব লাগিব নহয় জেগাডোখৰ ভালেই বাৰু অঁ তাকে আপোনালোকে বাকীবোৰৰ লগত কথা পাতিলে নে কি অঁ অঁ অঁ অঁ ভালেই হ'ব অঁ অঁ ভালেই হ'ব দিয়ক নতুন বছৰত ফুৰিবলৈ তাকেই আৰু বজাৰো কৰিব লাগিব সেই সেইটো কাৰণে কেইদিনমান আগতেই পইছাবোৰ উঠোৱাই ভাল হ'ব আৰু চবৰ লগতে আলোচনা কৰিব লাগিব আলোচনা কৰি কোনে কেনেকৈ দিব পাৰে কেতিয়া কেতিয়া দিব পাৰে তাৰ পিছত আৰু আমি বজাৰ কৰিব লাগিব অঁ এক তাৰিখমানেই যাম আৰু তেতিয়া ভাল লাগিব তেতিয়া তাৰ পিছত সেই তেনেকৈ আৰু বজাৰবোৰ কৰিব লাগিব আকৌ ক'ত কৰিব লাগিব বজাৰত কৰিব লাগিব নে ওচৰ দোকানবোৰত কৰিব লাগিব বস্তুবোৰ অঁ অঁ অঁ তেনেকৈ লৈ ল'ম আৰু তেনেকুৱাকৈ গাড়ীখন খৰি চৰি ল'ব লাগিব আকৌ বাচন বৰ্তন ল'ব লাগিব বাচন চাচনবোৰ কাৰ ঘৰত কি আছে তেনেকৈ ল'ব লাগিব আৰু

অঁ অঁ অঁ অঁ তেনেকৈ আৰু জেগাডোখৰ বাৰু ভালেই আকৌ আমি আগতেও যাম বুলি ভাবিয়ে আছিলোঁ নহয় এইবাৰ আৰু যাম আৰু অঁ অঁ কেনেকুৱা লাগে কি হ'ব আলোচনাটো কৰিব লাগিব চবৰ লগতে ধুনীয়াকৈ বহি লৈ গোটেই দহজনীয়ে মিলি আলোচনাটো কৰি মেলি আৰু তাৰ পিছত আৰু ওলাব লাগিব এক তাৰিখে তেনেকৈ আকৌ গাড়ীৰ কথা পাতিবলৈ আছেই নহয় গাড়ী আকৌ কেনেকুৱা লাগিব কি কৰিব লাগিব কাৰণে আৰু তেনেকৈ আৰু

অঁ অঁ আকৌ দাম দৰো পাতিবও লাগিব নহয় আকৌ ড্ৰাইভাৰৰ লগত গাড়ীখন বস্তুবোৰ ধৰিব লাগিব তাকে আৰু ইহঁতকেইজনীয়ে কি কয় এতিয়া বাকী সদস্যাবিলাকে অঁ অঁ গোটৰ সেইবোৰ ইউনিফৰ্ম আছে নহয় ইউনিফৰ্মকে পিন্ধি যাব লাগিব আৰু অঁ ইউনিফৰ্ম পিন্ধি গ'লে আকৌ বেয়াও লাগিব নহয় তাত আকৌ চবেই চাব ঘূৰি ঘূৰি সেইটো কাৰণে আকৌ অঁ মেখেলা চাদৰকে পিন্ধি গ'লে ভাল লাগিব বাৰু নতুন বছৰ বুলি চবেই আৰু ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ভালকৈ বিহুও নাচিব পাৰি তাকে তাৰ পিছত আৰু সিহঁতি আপুনি এতিয়া কি সিহঁতক বাকী কাৰোবাৰ ঘৰত আছে নেকি গোটৰ সদস্যা কাৰোবাৰ লগত আলোচনা কৰিছিলে নেকি অঁ অঁ অঁ সেইটো কথা তেনেহ'লে গৈ ভাল লাগিব আৰু এতিয়া খোৱা বোৱাবোৰ কেনেকুৱা কি কোনে কি খাই আৰু চবেই আলোচনাটো কৰিব লাগিব এতিয়া আছে অঁ ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে